হেল্ল' অঁ হয় কওকচোন অঁ টাবত লগাব লাগে ন টাবত লগোৱা আছে বাৰু বৰ্তমান আপোনাৰ চিজনটোও বাৰিষা হৈ আছে যে সেইটো কাৰণে মানে হেৰি আপোনাৰ মেক্সিমাম বেচিকে আপুনি পাতা বাহাৰৰ হেৰি ফুলৰ পুলিবোৰেই পাব সেইবোৰ মানে ইমান ফুল নুফুলে যেনেকৈ আপুনি হেৰিত পাব মানিপ্লেন্ট পাব জাতি বেম্বো পাব স্নেক চুৱেন পাব তাৰ পিচত বাটাৰফ্লাই পাব আকৌ পাৰ্পোল হাৰ্দ বুলি এটা আছে আৰু অনেক আছে আপুনি এতিয়া কি লাগে আপোনাক এতিয়া আহিবচোন আপুনি হেৰি চাই যাবহি মোৰ আছে বাৰু অলপ সংগ্ৰহ তাৰে যদি আপোনাৰ কেনে মানে নিজে চালে বেচি ভাল লাগিব গছ পুলি বিলাক এনে এতিয়া আপোনাক মুখতহে কৈছোঁ ধৰক নিজে চকুৰে চালে মানে পচন্দ অপচন্দৰ কথা আছে নহয় তেতিয়া আপুনি চাই ল'ব কেতিয়া আহিব আপুনি পিছবেলা আহিব অঁ অঁ আপোনাৰ হেৰি এইটো কি কয় এই ফুলৰ পুলি বিলাকৰ হেৰি আছে আকৌ অলপ দাম আছে কিন্তু